সম্পদ সম্পদৰ বিষয় সম্পদ হৈছে মানুহৰ জীৱন যাত্ৰাত যিবোৰ অভাৱ যিবোৰ আমাৰ বৰ্তমান যুগলৈকে আমাৰ প্ৰয়োজনীয় যিবোৰ আমি নহ'লে সেইবোৰ থাকিব নোৱাৰোঁ সেইবোৰেই হৈছে সম্পদ এই সম্পদৰ দ্বাৰা মানুহৰ জীৱন যাত্ৰা আৰম্ভ হয় সম্পদ নহ'লে মানুহে একো কামতে একো বস্তুতে মানুহৰ আগবাঢ়ি যাব নোৱাৰে মানুহৰ জীৱন যাত্ৰা কেতিয়াও আৰম্ভণিয়ে নহ'ব আৰু ক'ব গ'লে আমাৰ এই অঞ্চলটোত আমাৰ এই অঞ্চলটোত সম্পদৰ অভাৱ বহুগুণেই বৰ্তমান ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এই সম্পদ বিশেষকৈ ক'ব গ'লে খাদ্যৰ ক্ষেত্ৰত আমি বহুত ব্যাঘাত দেখিছোঁ এতিয়া বৰ্তমানলৈকে কাৰণ খাদ্য ফালে দেখিব গ'লে আমি কিছুমান এতিয়া সাৰুৱা বস্তু যিবোৰ সাৰুৱা বস্তুৰ কাৰণে খাদ্যত বি বিশেষকৈ দেখিব পোৱা যায় বস্তু আমি খাদ্য বস্তুবিলাকত দেখিবলৈ পাওঁ যে বহুত সাৰজাতীয় পদা বস্তু ব্যৱহাৰ কৰা হয় যিবোৰৰ কাৰণে মানুহৰ বেমাৰ আৰম্ভ হৈছে সেই বেমাৰৰ দ্বাৰা মানুহে বহুত জীৱন যাত্ৰাত বহুত ব্যাঘাত উপনিছে সেই সম্পদৰ দ্বাৰা মানুহৰ জীৱনটো নষ্ট হ'ব ধৰিছে সেই সম্পদে যিবোৰ সাৰুৱা সাৰুৱা বস্তুৰ ব্যৱহাৰ কৰিছে তাৰ দ্বাৰা মানুহৰ মৃত্যুৰ মুখতো পৰা দেখা গৈছে আৰু এই আমাৰ অঞ্চলত মানুহবোৰৰ পৰ্যাপ্ত পৰিমাণৰ ভেকচিন আৰু টীকাকৰণো উপলব্ধ আছে যদিও ইমান এটাও নহয় কাৰণ এই সম এই টীকাকৰণ ভেকচিন জেগাই জেগাই দেখিবলৈ পোৱা গৈছে আৰু জেগাই জেগাই দেখিবলৈ পোৱা নাই যিবোৰৰ বাবে আমাৰ এই অঞ্চলটো বিশেষকৈ আগবাঢ়িব পৰা নাই